নমস্কাৰ এয়া নিশা দহ বাজি পঁইত্ৰিছ মিনিটত মই পল্টন বজাৰ ট্ৰেইন ষ্টেশ্যনৰ পৰা ওবেৰ এজেঞ্চীৰ সৈতে কথা পাতিব বিচাৰিছোঁ মহাশয় মই আপোনাক জনাব বিচাৰিছোঁ যে মই সন্ধ্যা আঠ বজাত এখন ওবেৰ গুৱাহাটী আৰ জি বৰুৱা ৰ'ডৰ পৰা মই বুক কৰিছিলোঁ আঠ বাজি পঞ্চল্লিছ মিনিটত ওবেৰখন গৈ মোৰ ওচৰত উপস্থিত হয় উপস্থিত হোৱাৰ পাছত তেওঁ মোক ক'লে দাদা আপুনি যিটো ভাড়া হয় ভাড়াটো অনলাইন পে'মেণ্ট কৰিব লাগিব মই লগে লগে আৰ জি বৰুৱা ৰোডৰ পৰা পল্টন বজাৰলৈ দেখুওৱা ওবেৰৰ যিটো ভাড়া দুশ পোন্ধৰ টকা এই দুশ পোন্ধৰ টকা ভাড়াটো মই অনলাইন পে'মেণ্ট কৰিছোঁ ইয়াৰ পিছত ওবেৰ চালকজনে মোক ক'লে যে মোৰ গাড়ীখনৰ এটা টায়াৰ চেঞ্জ কৰিব লগা আছে গতিকে মই টায়াৰটো দাদা চেঞ্জ কৰি ল'ব লাগিব তেতিয়া মই ক'লোঁ যে আপুনি কৰি লওক ইয়াৰ পিছত টায়াৰটো চেঞ্জ কৰোঁতে সময় ল'লে আধা ঘণ্টা তাৰপাছত তেওঁ মোক ক'লে যে মই গাড়ীখনত তেল ভৰাব লাগিব পুনৰ পোন্ধৰ কিলোমিটাৰ ৰাস্তা উভতি আহি তেওঁ ওবেৰত তেল ভৰালে আকৌ সেই পোন্ধৰ কিলোমিটাৰ ৰাস্তাটোৱেদি আহি পল্টন বজাৰ ৰেল ষ্টেশ্যনলৈ লৈ আহোঁতে সময় যথেষ্ট হ'ল আৰু মোৰ ট্ৰেইনখনৰ ডিপাৰেচাৰ টাইম আছিলে দহ দহ বজাত ট্ৰেইন ওবেৰখন আহি উপস্থিত হ'লহি দহ বাজি বিছ মিনিটত এতিয়া কথা হৈ গ'ল আমি দূৰণিৰ পৰা অহা যাত্ৰীসকলে যদি গুৱাহাটীত আহি ওবেৰ চালকৰ পৰা এনেধৰণে ঠগ খাবলগা হৈ যায় তেতিয়াহ'লে আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হওঁ এতিয়া মই যিখন ঠাইৰ পৰা ওবেৰখন বুক কৰিছিলোঁ সেই ঠাইলৈ সেইখন হোটেললৈ মই পুনৰ ঘূৰি যোৱাৰ মোৰ কোনো ধৰণৰ সুবিধা নাই পুনৰ এখন ওবেৰ ভাড়া কৰি মই একেধৰণৰ ঠগ খাই বাছ ষ্টেণ্ডত ৰৈ থকাৰ মোৰ কোনো ধৰণৰ মই আশা কৰা নাই গতিকে মহাশয় আমি যদি যাত্ৰীসকলে ভৱিষ্যতে এনেধৰণৰ ঠগ বা প্ৰবঞ্চনা আমি যাতে ভোগ কৰিবলগা নহয় তাৰ কাৰণে আপুনি এটা উচিত ব্যৱস্থা ল'বৰ কাৰণে মই আপোনাক অনুৰোধ জনাইছোঁ এই ক্ষেত্ৰত আপুনি মোৰ যিকেইটা ওবেৰৰ ভাড়া হয় এজেঞ্চীৰ চাৰ্জটো বাদ দি বাকী ওবেৰৰ ভাড়াকেইটা গাড়ীখনৰ ভাড়াকেইটা আপুনি মোক ৰিফান কৰিব পাৰে তেতিয়া আমি অন্য যাত্ৰীসকলকো পৰামৰ্শ দিব পাৰিম যে ওবেৰ যদি আপুনি ভাড়া কৰে আপুনি নিৰ্দিষ্ট সময়ত গন্তব্য স্থান নাপালেও আপোনাক ওবেৰৰ ভাড়াকেইটা ঘূৰাই দিয়া হয় গতিকে আপুনি কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগা নহয় আৰু অন্য ঠাই আমি যদি মই সেই ভাড়াকেইটা যদি মই ঘূৰাই নাপাওঁ তেতিয়াহ'লে মই অন্য যাত্ৰীসকলক আমি পৰামৰ্শ দিবলৈ বাধ্য হ'ম যে ওবেৰ এটা ঠগ এজেঞ্চী আপোনালোকে ওবেৰ কেতিয়াও বুক নকৰিব বা ওবেৰ বুক কৰি আপোনালোকে কেতিয়াও ঠগ নাখাব এই গতিকে মহাশয় আপুনি যদি পাৰে মোৰ যিকেইটা ওবেৰৰ ভাড়া হয় ভাড়াকেইটা আপুনি ৰিফান কৰক